মানে এতিয়া কি বুজিছে এতিয়া মানে প্ৰযুক্তিবিদ্যাই মানে আমাক বহুতখিনি সলনি কৰি দিছে ফাৰ্ষ্ট অফ অল আমি ক'বলৈ গ'লে আগতে আমি যেনেকৈ সিখন ঠাই লগত যেনেকৈ আমি এতিয়া যোগাযোগ কৰিব হয় আমি যোগাযোগ কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন সৃষ্টি হয় এই ধৰা এতিয়া তোমাৰ লগত এতিয়া মই এতিয়া কানেক্ট কৰিব লৈছোঁ তোমাৰ ঘৰ এতিয়া মোৰ ঘৰৰপৰা কমেও পঞ্চাছ কিলোমিটাৰ দূৰৰত ত' এতিয়া কেনেকৈ কানেক্ট কৰিম চ' এতিয়া চিঠি দিবলৈ চিঠি লিখিবলৈ বা বা তোমাক নিজেই প্ৰত্যক্ষভাৱে লগ কৰিবলৈও বহুতখিনি মানে তোমাৰ অসুবিধাৰ সৃষ্টি হৈছিল সময় লাগিছিল তেনেকৈ আপোনাৰ তোমালোকৰ যেনেকৈ যাতায়তৰ ব্যৱস্থাটো তেনেকৈ নাছিল ভাল নাছিল সুচল নাছিল তাৰপৰা এতিয়া বৰ্তমান প্ৰযুক্তিবিদ্যা ইমানেই উন্নতি হৈ গ'ল যে সকলোৰে হাতত এটা স্মাৰ্টফোন বা মোবাইল সকলোৰে হাতত এতিয়া আছে এতিয়া এতিয়া ধৰা তুমি এতিয়া কোনোবা এজন ব্যক্তিয়ে আমাৰ আমাৰ ওচৰৰ ব্যক্তি এজন বোলে আমেৰিকাত আছে চ' তেওঁ লগত আমি এতিয়া কেনেকৈ কণ্টেকট কৰিম চ' মোবাইল ফোন তেওঁৰ ওচৰতো আছে বা মোৰ ওচৰতো আছে চ' কেনেবাকৈ আমি তাৰ তেওঁৰ কণ্টেক্ট নাম্বাৰটো উলিয়াই পিনি তেওঁলৈ আমি ফোন কৰিলোঁ তেতিয়া আমি তেওঁৰ লগত ভালদৰে আমি যোগাযোগ হ'ব পাৰিম তেনেকৈ তেনেকুৱা ধৰণাৰ এতিয়া আমাৰ মোবাইল ফোনটো মানে আমাৰ বহুতখিনি মানে উন্নতি কৰিলে তুমি জানাই চ' তেনেকৈ আমাৰ এতিয়া টি ভি চ' এতিয়া টি ভিত মানে এতিয়া কি বহুত ধৰণৰ আমি এতিয়া আমি বাতৰিবোৰ শুনিবলৈ পাওঁ বাতৰি দেখোঁ টি ভিত বহুতখিনি আমাৰ নিউজ চেনেল আছে চ' আমি পৃথিৱীৰ সকলো কথা আমাৰ আমি এতিয়া গম পাওঁ আগতে আমি গম নাপাইছিলোঁ যদিও আগতে আমি ইখন দেশৰ কথা আমি এতিয়া জানিবলৈ আমি জানিবলৈ আগতে বহুত সময় লাগিছিল এতিয়া এক মিনিটো নালাগে আমি এক মিনিটত আমি সকলো দেশৰ কথা আমি গম পাই যাব পাৰোঁ চ' এতিয়া এতিয়া ধৰা এতিয়া প্ৰযুক্তিবিদ্যা ইনেই উন্নতি হৈ গ'ল যে এতিয়া এফ বি হোৱাটছএপ ইনষ্টাগ্ৰাম সকলো আহি গৈছে চ' আমি সহজতে আমি মানে বাহিৰৰ দেশৰ লগত বা কোনো এজন ব্যক্তিৰ লগত চিনাকি হ'বলৈ আমি সহজতে চিনাকি হ'ব পাৰোঁ তেনেকুৱা ধৰণৰ কথা চ' এতিয়া প্ৰযুক্তিবিদ্যা অকল সেইবোৰৰ ক্ষেত্ৰতে আমাক উন্নতি কৰিছে যদিও আমাক অলপ কিছুমান অস আমাক অসুবিধাৰ সন্মুখীন সৃষ্টি কৰিছে কাৰণ এতিয়া এতিয়া বহুত সৰু সৰু ল'ৰা ছোৱালীবোৰে তোমাৰ এতিয়া ধৰা দেখিছাই তোমালোকে বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে এতিয়া মোবাইলসমূহ বেছিকৈ বেছিকে চলাব ধৰিছে চ' তেওঁলোকক সৰু ল'ৰা ছোৱালী তেওঁলোকক পঢ়া শুনাত ক্ষতি হ'ব পাৰে চ' কিছুমান ক্ষেত্ৰত মানে প্ৰযুক্তিবিদ্যা অলপ প্ৰযুক্তিবিদ্যায়ে এতিয়া বহুতখিনিয়ে আমাক উন্নতি কৰিছে যদিও অলপ সৰু সৰুৰ ক্ষেত্ৰত আমাক অসুবিধা বা কিছুমান সমস্যাৰ সন্মুখীন সৃষ্টি কৰিছে তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া প্ৰযুক্তিবিদ্যা এতিয়া সেয়াই ক'লোঁৱে যেতিয়া আগতে মই ক'লোঁৱে যেতিয়া যোগাযোগ ব্যৱস্থাখিনিত বহুত সুবিধা কৰি দিছে এতিয়া চাইনা চাইনা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে কাৰণ চাইনা আৰু ছাউথ কোৰিয়া এইবোৰত গাড়ী গাড়ী মটৰ আদিকৰি বহুতখিনি বহুতখিনি তেওঁলোকে বনাই বা বহুতখিনি অলপ টেকন'লজিতোহে তেওঁলোকে ইনভেণ্ট কৰি গৈ আছে তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া বৰ্তমান প্ৰযুক্তিবিদ্যাৰ ফলত আমি এতিয়া অনলাইন ষ্টাডী অনলাইন ষ্টাডী কৰিব পাৰোঁ আমি বহুতখিনি কথা আমি এতিয়া অনলাইনৰ যোগেদি আমি জানিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা মানে আমাক প্ৰযুক্তিবিদ্যাই বহুতখিনি উন্নয়ন কৰিছে বুলি আমি ক'ব পাৰোঁ চ' প্ৰযুক্তিবিদ্যাই ইমানখিনিয়ে আৰু তেনেকৈ আৰু তেনেকৈ বহুতখিনি কথা ক'বলৈ আছে খালী মানে ক'লে শেষ নহ'বগৈ মানে